নগৰীয়া অঞ্চলৰ মানুহে গাঁৱত আহি ভাল পায় কাৰণ গাঁৱৰ পৰিৱেশটো নগৰৰ পৰিৱেশৰ লগত মিল নাই গাঁৱৰ পৰিৱেশত যিটো এটা উপভোগ কৰিব পাৰি সেইটো নগৰৰ পৰিৱেশত একদমেই নোৱাৰি উৎসৱ পাৰ্বণৰ ক্ষেত্ৰত বিহুৰ ক্ষেত্ৰত গাঁৱত যিটো এটা উখল মাখল পৰিৱেশ হৈ থাকে সেইটো নগৰৰ পৰিৱেশত নহয় বিহু বুলি ক'লে গাঁৱত মেজি জ্বলোৱা লাৰু পিঠা বনোৱা এইবিলাকৰ যিটো এটা খৰ ধৰ বা উখল মাখল পৰিস্থিতি হয় সেইটো নগৰত নহয় সেইকাৰণে নগৰৰ থকাতকৈ মানুহবিলাকে গাঁৱলৈ আহি পচন্দ বেছি পচন্দ কৰে